খেলবোৰে মানুহক মানসিক চাপৰ পৰা সকাহদায়ক আৰু আনন্দদায়ক সুবিধা প্ৰদান কৰে কথাটো হয় আৰু কেনেদৰে প্ৰদান কৰে বুলি ক'লে এতিয়া মানুহে বহুত মানসিক চাপত ভুগে বা যথেষ্ট মানসিক কষ্টত থাকে আৰু আহি পেলাই যেতিয়া তেওঁলোকে যেতিয়া কোনো ধৰণৰ খেল খেলে তেওঁলোকৰ মানসিক যিটো অৱস্থা সেইটো অলপমান ভাল হয় উন্নত হয় তেওঁলোকে যিটো মানসিক চাপত আছিলে তাৰ পৰা ওলাই আহে আৰু খেলৰ লগতে তেওঁলোকৰ যিহেতু স্বাস্থ্যও অলপ ভাল হয় খেল খেলিলে স্বাস্থ্যটো ভাল হ'লেও কেতিয়াবা আমাৰ মানসিক যিটো অৱস্থা সেইটো ভাল হয়